কামৰূপ মহানগৰ জিলাত উদযাপন কৰা মূল সংস্কৃতিসমূহৰ উৎসৱসমূহ হ'ল বিহু দীপাৱলী হোলী সংক্ৰান্তি পূজা খ্ৰীষ্টমাছ হোলী বিহু সদ্যহতে তিনি তিনিবিধ পালন কৰা হয় ভোগালী বিহু ভোগালী বিহুত ভোগ কৰে কঙালী বিহু কঙালী বিহুত মানে সকলো শেষ হৈ যায় আৰু হ'ল বিহু বহাগ বিহু বহাগ বিহুত উৎসৱ বহুত পালন কৰে দীপাৱলীত ফটকা ফটকা ফুটাই আৰু হোলীত হোলী চেলিব্ৰেচন কৰে সকলোৱে পূজাও চেলিব্ৰেচন কৰে খ্ৰীষ্টমাছ খ্ৰীষ্টমাছ সকলোৱে খ্ৰীষ্টান ধৰ্ম ধৰ্মাৱলম্বীসকলে খ্ৰীষ্টমাছ উদযাপন কৰে ঈদ ঈদত ফলমূলৰ বজাৰত বিশেষকৈ দাম বহুত বেছি বাঢ়ি যায় কামৰূপ মহানগৰ জিলাত সকলো ধৰণৰ সকলো ধৰণৰে লোক আছে সকলো লোকৰ ধৰ্মাৱলম্বী সকলোৱে নিজৰ নিজৰ ধৰ্ম পালন কৰে